হেল্ল' হয় কলিতা বুক ষ্ট'ৰ হয়নে হয় মই ধেমাজিৰ পৰা কৈছিলো মোৰ মানে স্কুলত খেলে ধেমালি পতা হৈছে তাৰ বাবে মোক কিছুমান খেল আয়োজন কৰা হৈছে খেলৰ পুৰস্কাৰৰ বাবে মোক বহুতো বস্তু লাগিছিলে যেনে কলম পেঞ্চিল কিতাপ বহি সাধু কিতাপ আৰু এনেকৈ ছিক্স ছেভেন এইট নাইনৰ এনেকুৱা কাৰণে মোক জেনেৰেল ন'লেজৰ কিছুমান কিতাপ লাগিছিলে

হয় এজন কিতাপ লাগিব ছিক্স ছেভেনৰ প্ৰতিটো ক্লাছৰ প্ৰতি বিছটাৰ ওপৰত আছে তেনেধৰণে চাবলৈ গ'লে মোক পঞ্চাছখনমান হ'লে হ'ব বেছিকেতো প্ৰাইজ দিয়া নহ'ব ন জেনেৰাল ন'লেজৰ পঁচিছ পঞ্চাছখনমান কিতাপ হ'লেই হ'ব ঠিক তেনেধৰেণে খেলাটো বেছি লাগিব সৰু ল'ৰা ছোৱালীকটো উপহাৰ বেছিকৈ দিব লাগে ন খেলত ইমান কিতাপ লাগিব জেনেৰেল জেনেৰেল ন'লেজৰ কিতাপ লাগিব তাৰপিছত কম্পাছ পেঞ্চিল কলম তাৰপিছত সাধু কিতাপ ৰঙৰ ৰঙৰ পেকেট অঁ ঠিক তেনেধৰণে লাগিব হয় হয় আপোনাৰ দোকানত পেকিঙৰ হয় হয় আপুনি তেনেকৈ পঞ্চাছডাল ঠিক তেনেধৰণে তেনেকৈ একে পঞ্চাছডালকৈ দিব বেছিকেতো প্ৰাইজ দিব পৰা নাযায় ন প্ৰগ্ৰেমটো আমাৰ এই চৈধ্য নৱেম্বৰত আছে পেকিংটো লাগিব মানে কলম কলম পেঞ্চিলবিলাকতো পেকিং নালাগে ন কিতাপ আৰু কম্পাছ অঁ এনেকুৱাবিলাক আমাক লাগিব মানে পেকিঙত জেনেৰেল ন'লেজৰ কিতাপবিলাক লাগিব পেকিঙত ডাঙৰখিনিক দিয়া হ'ব ন হয় হয় হাই স্কুলো আছে এম ই স্কুলো আছে অঁ আপোনাৰ আপোনালোকৰ কথা আপোনালোকে যদি দিব পাৰে দি থৈ যাবহি আপোনাৰ হয় পেকিং কৰি থৈ দিব মোক ফোন এটা কৰি দিব মই লৈ আনিব পাৰিম ঠিক আছে আপোনাক ফোন কৰিছিলো কাৰণ আপোনাৰ প্ৰাইচটো অকণমান আপুনি চাই চিতি দিব বুলি দিম বাৰ এডভান্স আপুনি পাঁচ মান দিলে হ'ব ন পাঁচশ এহেজাৰমান দিলে হ'ব নহয় অঁ আপুনি গুগল পে' দি দি গুগল পে' কৰি দিম ঠিক আছে আপুনি গুগল পে' স্কেনাৰটো দি দিব আৰু জিপে' কৰি দিম হয় হয় কলম পেঞ্চিল স্কেল হয় ৰঙৰ দহ পোন্ধৰটামান ৰঙৰ পেকেটটো ইমানকৈ ব্যৱহাৰ নহয় যে অঁ জেনেৰেল ন'লেজৰ মানে আৰু কি কি মানে এনেকৈ উপন্যাস অঁ সাধুটো সাধু কিতাপ লাগিব ঠিক আছে মই দি দিম বাৰু ঠিক আছে অঁ পেক কৰি দিব পেক মানে কলম পেঞ্চিল সেইবিলাক পেক কৰিব নালাগে আপুনি অকল কিতাপ অঁ এক্সট্ৰা এক্সট্ৰাকৈ পেক কৰিব তেতিয়া আমাৰ পেকিঙত আমাৰ খুলিলে যাতে অসুবিধা নহয় খেলি মেলি হৈ নাযায় আপুনি নাম লিখি দিব পেকিং কৰি পিনে যে এইখন কিতাপ আমুক বুলি এনেকৈ অসুবিধা নহয় তেৰ তাৰিখে মই মানুহ পঠাই দিম আৰু আপুনি পেকিং কৰি হ'লে মোক ফোন এটা কৰি দিব মই মানুহ পঠাই দিম বাৰু ঠিক আছে সেইটো মই পঠিয়াই দিম